মই ভাল পাওঁ ৰান্ধি মই অসমৰ হয় ছ' মই অসমৰ বস্তুৱে ৰান্ধি ভাল পাওঁ আমাৰ অসমীয়াৰ কালচাৰ মই ভাল পাওঁ মোৰ ভাত আমাৰ অসমীয়া মেইন আমাৰ হ'ল ভাত ভাতেই আমাৰ খাদ্য ভাত বনাই ভাল পাওঁ মাছ মাংস আৰু এইবোৰ যিমান মানে অসমৰ আমাৰ যিমান খা খাদ্য আছে তাকে মই ভাল পাওঁ চবতকৈ মই ভাল পাওঁ মাংস বনাই মই মাংস বনাই ভাল পাওঁ আৰু আমাৰ বিহু আমাৰ বিহুত পিঠা লাৰু দৈ চিৰা সান্দা গুড়া এইবোৰ আমি বনাওঁ মোৰ ফেবৰেটো হয় এইবোৰ খাই ভাল পাওঁ বহুত আমাৰ অসমত বহুত ভেৰাইটি ভেৰাইটি মানে ডিছ আছে ভাত আমা আমি ৰুটি ৰুটি খাওঁ ৰুটি বনাওঁ কিন্তু মই ইমান এটা ৰুটি ভাল নাপাওঁ কিন্তু মোৰ ভাল মোৰ চবতকৈ মোৰ প্ৰিয় মোৰ ভাত মই ভাত খাই মই বহুত ভাল পাওঁ ভাত বনাওঁ ভাল পাওঁ আৰু খায়ো ভাল পাওঁ আৰু লাৰু পিঠা এইবোৰ বহুত বনাওঁ আমাৰ আৰু কচুপাত কচুপাতৰ আঞ্জা তিতাকেৰেলা নৰসিংহ ভেদাইলতা পাত এইবোৰ আঞ্জাও মই বনাওঁ মোৰ ভাল লাগে বনাই খায় কচুও মোৰ ফেভাৰিট ক'লা কচুও মই তাৰপাছত মাছ মাংস এইবোৰ মানে শাক পাচলিৰ ক্ষেত্ৰত মোৰ এইবোৰ খাই ভাল লাগে আৰু আৰু মাংসৰ ভিতৰত এই ব্ৰইলাৰ ল'কেল হাঁহ পাউৰা তাৰপিছত ছাগলী মাংস এইবোৰ এইবোৰো ৰান্ধোঁ কিন্তু মই কিন্তু মই বেছিভাগ মই ৰান্ধোঁ মই মাংস চিকেন ৰন্ধা বনাওঁ মই বহুত মানে বেছিকৈ ভাল পাওঁ আৰু বেলেগৰ এটা বেলেগ হওক ৰাজস্থান হওক হিন্দীৰ এখন মাৰাঠী এইবোৰ ৰুটি চুটি বনায় কিন্তু আমাৰ ভিতৰত মোষ্ট মোষ্ট ভাল একদম মানে প্ৰিয়হে আমাৰ ভাত ভাত যদি আমি নাখাওঁ যদি আমি ৰুটি খাওঁ বা বেলেগ বস্তু খাওঁ ফাষ্টফুডৰ বস্তু সেয়া আমাৰ পেটত নভৰে যিমান যি ভাতেই মেইন আমাৰ ভাত খায় আমি ভাল পাওঁ বনায়ো ভাল পাওঁ আৰু খায়ো ভাল পাওঁ খাদ্য মানে কি কি আৰু খাদ্য মোৰ হ'ল চব মানে ক'লোঁৱে এতিয়া অলপতে এইবোৰ ভাত চাত হ'ব আৰু বহুত আৰু ইমান মানে ভাতটো নাথাকিলে আমাৰ মানে নহয় মোৰতো একদম থাকিবই নোৱাৰোঁ মই ভাতটো নহ'লে মোৰ নচলে তিনিও সাজে খাওঁ আৰু ভাত মোৰ ফেভৰেটে হয় এইয়াই আৰু এয়ে মই ৰান্ধোঁ আৰু বেলেগ মই মানে এনেকৈ জানো নাজানো বনাব মানে বেলেগ ৰাজস্থান হওক এনেই কিবা বেলেগ বেলেগ ডিছ বনাব জানে মোৰ ভাতে ভাল পাওঁ ছ' মই এইবোৰেই বেছিকৈ বনাওঁ বেলেগ আৰু মই বনাব নাজানো এয়াই